হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়ে ঘৰৰ অলপ টকা পইচাৰ অভাৱৰ কাৰণে বা দেউতাৰো চাকৰিও নাছিল সেয়েহে পৰীক্ষা দি কৰি মই বাহিৰৰ কম্পেনিত কাম কৰিব গৈছিলোঁ আৰু তাত গৈ আমি তিনিজনে মিলি একেলগে খাইছিলোঁ আপোনাৰ এজন মোৰ গাঁৱৰে আছিল মৰিগাঁৱৰে মোৰ দাদা হয় সিয়ে মোক লৈ গৈছিলে আৰু এজন আছিলে আমাৰ নলবাৰীৰ নলবৰীয়া মানুহ আছিলে আমি তিনিজনে মিলি একেলগে খাইছিলোঁ আৰু এটা চিফ্টত মই বনাওঁ আৰু এটা চিফ্টত তেওঁলোক মোৰ দাদা আৰু সেই নলবৰীয়া মানুহজনে মিলি বনায় আৰু যিহেতু ঘৰৰ পৰা প্ৰথম ওলাই গৈছিলোঁ আৰু ঘৰতটো মই ধৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা তেতিয়ালৈ মোৰ ধৰ ওঠৰ ঊনৈছ বছৰ হৈ গৈছিল আৰু তেতিয়ালৈকে মই ঘৰত আপোনাৰ চাহ একাপো বনাই পোৱা নাছিলোঁ আৰু বাহিৰত গৈ যেতিয়া মই ভাত বনাব লগীয়া হৈছিল মইতো এইবিলাক একো ঘৰত যিহেতু মই বনাই পোৱা নাছিলোঁ তাত মোৰ বহুত অসুবিধা হৈছিল আৰু প্ৰথম যিবাৰ প্ৰথম ভাত বনাইছিলোঁ সেইবাৰ মোৰ গোটেই ভাত আপোনাৰ মাৰভাতৰ নিচিনা হৈ গৈছিল আৰু তেনেদৰে যিহেতু মই নিজেই বনাইছোঁ গতিকে মোৰ কাৰণে অমৃত মই তেনেদৰেই খালোঁ কিন্তু আমাৰ ঘৰৰ ওচৰৰ ল'ৰাজন যি আছিলে তেওঁৰ যদিও খং উঠিছিল তেওঁৰ মুখৰ মানে অলপ হেৰিত গম পোৱা গৈছিল যে তেওঁৰ অলপ খং উঠিছে যে কি ভাত বনাইছ এইয়া ইমান সা সোৱাদ হোৱা নাই আপোনাৰ দালিও ঠিক তেনেদৰে খুব পনীয়া হৈ গৈছিল ভাজিত নিমখেই হোৱা নাছিল এনেকৈ মানে কি ভাত বনাইছিলোঁ আৰু দাদাজনৰ যদিও খং উঠিছিল তেওঁ আপোনাৰ ঘৰৰ ওচৰৰ ল'ৰা একো নকলে কিন্তু আপোনাৰ নলবাৰীৰ যিজন মানুহ আছিলে তেওঁ অলপ উগ্ৰ আছিলে আৰু তেওঁ কি কৰিলে ভাত নেখাওঁ বুলি গোটেই ভাতৰ কাঁহী নি বাহিৰত দলিয়াই দিলে আৰু যিহেতু তেতিয়া মইও অলপ ডেকা আছিলো গতিকে তেওঁ মোক মানে অলপ কিবা কিবি কথা কৈছিলে আৰু যে কি বনাইছ এয়া এইবোৰ অমুক তমুক হেন তেন আজিৰ পৰা তই আমাৰ লগত খাব নেলাগে যিহেতু মই এতিয়া ডেকা আছিলোঁ তেওঁ উল্টা পুল্টা কথা কোৱাত মোৰো খং উঠি গ'ল আৰু খং উঠাৰ পিছত কি হ'ল তেওঁক আমি বেলেগ কৰি দিলো যে আপুনি আমাৰ লগত খাব নেলাগে আমি দাদাই মই একে লগে বনাই খাম ঠিক তেনেদৰে হ'ল আৰু তাৰপিছত যিহেতু মই খঙতে তেনেদৰে ক'লো কিন্তু তাৰপিছতটো মই ভাত বনাবলগীয়া হ'ল একেই চেম কণ্ডিশ্যন ঠিক তেনেদৰে এসপ্তাহমান পাৰ হৈ গ'ল মোৰ একো মানে বস্তু আইডিয়াটো হোৱা নাছিল যে ভাতটো কিমান সময়ত মাৰ কাঢ়িব লাগিব দালিটো কেনেদৰে কি কৰিব লাগিব বা নিমখ কিমান কি দিব লাগিব আৰু তেতিয়া মই কি কৰিছিলোঁ ভাত দালি এইবিলাক বনাওঁতে মই ঘৰত মালৈ ফোন কৰিছিলোঁ আৰু মাক ফোন কৰি যে ভাতটো এইটো এনেকুৱা দালিটো কি কৰিম ভাজিটো কি কৰিম আৰু ঘৰত ইফালে মায়ে মানে ভাত বনাওঁতে যদি মোৰ দুই ঘণ্টাও সময় লাগে আৰু দুই ঘণ্টা সময় মা মোৰ মোবাইলৰ লাইনতে আছিলে মায়ে এফালৰ পৰা কৈ যায় আৰু মায়ে অসমত থাকি কৈ যায় আৰু ইফালে হায়দৰাবাদত গৈ মই তাত ভাত বনাই আছিলো ঠিক তেনেদৰে কৰাৰ পিছত আপোনাৰ দচ পোন্ধৰ দিনৰ পাছত মানে ভাত দালিবোৰ খুব ঠিক লাইনত আহিব লৈছিলে আৰু ভাল হ'ব লৈছিলে আৰু তাতকৈ আপোনাৰ ইণ্টাৰেষ্টিং কথাতো হ'ল কি এবাৰ সেই লগৰ দাদাজনে ছাগলী মাংস আনি দিছিলে মোক বনাবৰ কাৰণে আৰু সেইদিনাখনটো মোৰ হাতেই কঁপে নে ভৰিয়েই কঁপে মই একো মানে পাত্তা পোৱা নাছিলোঁ আৰু সেইবাৰো মই ঘৰত মালৈ ফোন কৰিলোঁ বোলো মা এনেকে তেনেকে দাদাই ছাগলী মাংস আনিছে মই কেনেক বনাম আৰু মায়ে ইফালৰ পৰা কৈ গ'ল যে এইটো এইটো কৰ সেইটো সেইটো কৰ ঠিক তেনেদৰে বনাই থাকিলোঁ কিন্তু কিবা কাৰণত মাৰ ফোনটো কাট খাই গ'ল আৰু মালে ফোন আপোনাৰ মাৰি আছো আপোনাৰ নেলাগে হে নেলাগে নেলাগে হে নেলাগে তাৰপাছত আমাৰ মানে ভাত বনোৱা ৰূমটো কি আছিলে তাতে আমাৰ গোটেই পোন্ধৰ বিছজন মানুহে একেলগে ভাত বনাওঁ আৰু সেই মোৰ লগত বনোৱা মানুহজন আপোনাৰ বিহাৰৰ আছিলে সেই দাদা মোতকৈ ডাঙৰ হ'ব সেই দাদাজনক মানে মই সহায় বিচাৰিলোঁ যে আপোনাক মাংস এবাতি দিম আপুনি মোৰ মাংসটো বনাই দিয়ক আৰু দাদাইয়ো ভালেই পালে যে মাংস এবাতি দিব খাচী মাংস বনাই দিয়াই ভাল আৰু সেই দাদাজনে কি কৰিলে খাচী মাংসটো বনালে মানে নামতহে বনোৱা তেওঁ মায়ে মছলা দি ঢাকি ধুকি দি গুছি গ'ল ওপৰত গৈ বহি থাকিল আৰু গোটেই কামখিনি মইহে কৰিলোঁ পিছত যেতিয়া দাদাজনে মাংসখিনি খালে খাওঁতে মোক কৈছে তই ইমান ধুনীয়া মাংস বনাব পৰা হ'লি ক'ত শিকিলি তেতিয়া মই ক'লো যে মই ঘৰত মাক ফোন কৰি কৰি মায়ে আৰু ইফালৰ পৰা কৈ থাকে আৰু মই ইফালে বনাই থাকোঁ ঠিক তেনেদৰে হ'ল আৰু এতিয়া বৰ্তমান সময়তটো বাৰু সমাজৰ মই ৰান্ধনিয়ে ভাত চাত বনাওঁ বিয়া বাৰুৱে গ'লে মানে ভাত চাতো বনাই কৰি দিওঁ বা ঠিক তেনেদৰে কাৰিকৰৰ কামো কৰোঁ বনাওঁ আৰু সমাজৰো তেনেকৈ ভোজ সকাম হ'লে তেনেধৰণে ভাত চাত বনাওঁ আৰু এতিয়া ধৰ একদম ভাল ৰান্ধনি বুলিয়েই ক'ব লাগিব আৰু গোটেই সমস্ত বস্তু বনাবও জানোঁ